আচলতে চবচে প্ৰিয় মোৰ ভূপেন হাজৰিকাই ভাল পাইছিলোঁ ভূপেন হাজৰিকাৰ গানে শুনি ভাল পাইছিলোঁ আৰু গায়ো ভাল পাইছিলোঁ সৰুকালতে সম্পূৰ্ণ নোৱাৰিলেও অলপ চলপ তাত গান গুণগুণাই আছিলোঁ তেওঁৰ গানবিলাক অৰ্থপূৰ্ণ আমাৰ এনেকুৱা আছিলে তেওঁ যে গান গানবিলাক তেওঁ যিবিলাক গান গাইছিল আমাক লৈয়ে গাইছিল পৃথিৱীখনক লৈয়ে গাইছিল প্ৰকৃতিকক লৈয়ে গাইছিল নদ নদী সকলোবোৰ গছ গছনি লৈয়ে গাইছিল চৰাই চিৰিকটিক লৈয়ে গাইছিল সেইকাৰণে ভালো লাগিছিল আৰু বিশেষকৈ তেওঁৰ গানে বহুত মানুহক জ্ঞানো দিছে প্ৰতিমা পাণ্ডেৰ গানো মোৰ ভাল লাগিছিল লাগে প্ৰতিমা পাণ্ডেৰ গানবিলাক আমাৰ ৰাজবংশী জাতিৰ ভাষাতে গাইছিল সেই গানে ভাল লাগিছিল গতিকে আন আন শিল্পীবিলাকৰো গানবিলাক ভাল লাগে কিন্তু বিশেষকৈ মই ভূপেন হাজৰিকা প্ৰতিমা পাণ্ডেৰ গান মই বিশ বেছি ভাল লাগিছিল খগেন মহন্তৰ গানো ভাল লাগিছিল কিন্তু তাতকৈ ভাল লাগে আমাৰ বিহু বিহু গান বিহু নৃত্যৰ আমাৰ হাৰে মগজুৱে অন্তৰত লাগি থকা কিছুমান শব্দই আমাৰ অসমীয়াক খুব এটা ভাল আনন্দ দিয়া